হয় কওকচোন অ' হয় কওকচোন অ' মইতো এতিয়া নোচোৱাকৈ পটককৈ একো এটা দিব নোৱাৰিম অ' আপুনি এটা কাম কৰক ওচৰত ফাৰ্মাচী আছে নাই অ' আপুনি কাম এটা কৰক যদি আপুনি যাব পাৰে আপুনি নিজেই যাওক বা যদি অন্য কাৰোবাক পাৰে পঠিয়াওক আৰু ফাৰ্মাচীত ভালদৰে ক'বলৈ ক'ব যে আপোনাৰ কি কি প্ৰব্লেম হৈছে তেওঁলোকে ক'লেই দুই তিনিটা টেবলেত আনিবলৈ দিলেই হ'ল আ আজি ৰাতিটো কাৰণে আপুনি খাই থাকক পৰাপক্ষত কাইলৈ দিনত আপুনি মোক লগ কৰিবলৈ চেষ্টা কৰিব অ' মই দহটা বজাৰ পৰা দুটা বজালৈকে থাকোঁ মেডিকেলত মই পাঁচ নম্বৰ ৰুমত থাকোঁ

হয় হয় আপুনি দহটা বজাৰ পৰা দুটা বজাৰ ভিতৰত আপুনি আহিবলৈ চেষ্টা কৰিব হয় হয় ধন্যবাদ